অঁ ৰমেন অঁ অঁ এই আমাৰ ভাইটিয়ে আৰু ভণ্টিয়ে বৰ লাগি আছে চিনেমা এখন চাওঁ চাওঁ কৈ আছে গতিকে চিনেমা এখন চাম বুলি ভাবিছিলোঁ এতিয়া কি চিনেমা চলি আছে হ'লত তই গম পাৱ নেকি অঁ নাই কমেডি ভাল পায় ভাইটিয়েও ভালপায় ভণ্টিয়েও ভালপায় কমেডি ময়ো ভালপাওঁ হয় নেকি ফিৰ হেৰা ফেৰি ক'ত যোৰহাটত অঁ হয় নি অঁ ঠিক আছে তই তেনেহ'লে পাৰিলে হেৰি কৰিবিচোন টিকেট তিনিটা আমাৰ কাৰণে কৰি দিবিচোন এঘাৰটা অঁ এঘাৰটা বজাতে কৰি দিবি ৰাতিপুৱাই চাম অঁ

হ'ব হ'ব হ'ব য'তে পাৰ ত'তে কৰি দিবি তই খালি টিকেট তিনিটা কৰি দিবি অঁ অঁ অঁ হ'ব ঠিক আছে অঁ যাম